অঁ শুনিছোঁ অঁ আপুনি এই প্ৰশান্ত দা হয়নে অঁ মানে মই মাটি অলপ লৈছিলোঁ ঘৰ বনাওঁ বুলি তাৰপিছত এতিয়া মই মানে ঘৰটো বনাই দিব লাগে অঁ পকা কামেই আছিলে মানে মই বাউণ্ডেৰী ৱালো মাৰোঁ বুলি ভাবিছোঁ একবিঘামান মাটি তাৰ তাৰপিছত ঘৰটো বনাম বুলি ভাবিছোঁ মানে ছকোঠালিমান অঁ অঁ মানে আছাম টাইপ কৰোঁ বুলিয়েই ভাবিছোঁ অঁ মানে অহা সপ্তাহমানৰপৰা আৰম্ভ কৰিম আৰু আপুনি আহি পেলাই মানে মোক কিমানটো ইটা ধৰক বস্তু লাগিব লিষ্টটো দিবহি লাগিব অঁ ঠিক আছে মই মানে প্ৰথম বাওণ্ডেৰী ৱালটো মাৰি ল'ম বুলি ভাবিছোঁ অঁ ডাঙৰেই হয় আপুনি আহি যাব আহিগৈ মানে হিচাপটো দিব কিমান ক'ত লাগিব তাৰপিছত মই দোকানত কণ্টেক্ট কৰি আনি ল'ম বস্তুটো অঁ ঠিক আছে অঁ আৰু মানে ৰড বালি কিমান লাগিব সেইটো ক'ব লাগিব

অঁ ঠিক আছে আপুনি অলপ আপুনি অলপ সোনকালে আহিব মানে মোৰ হিচাপটো দিলেহে ধৰক মই দোকানত কণ্টেক্ট কৰিব পাৰিম অঁ পানীটো ব্যৱস্থা আছে চাপ্লাই পানী আছে ধৰক মটৰ আছে লগাই দিম বাৰু পানীটো অঁ পুখুৰী আছে অঁ ঠিক আছে পানীটো বাৰু আছে তিনিটা পুখুৰী আছে পানীটো আনি ল'ব পৰা হ'ব অঁ ৰেটটো জানোঁ তথাপিতো আপোনাৰ মুখেৰে ক'ব ৰেটটো কিমানকৈ লয় ধৰক আপুনি হাজিৰা লয় নে ঠিকা লয় সেইটোতো ক'ব লাগিব ন জানিব লাগিব আমি

অঁ ঠিক আছে আপুনি আহিব বহীত লেখি থৈ যাব তেতিয়া মই দোকানত অন্তত কণ্টেক্ট কৰিব পাৰিম